যোৱাকালি ছোৱালীজনীৰ স্কুলৰ ফিজ দিবলৈ গৈছিলোঁ স্কুলৰ ফিজ দি আহি ঘৰলৈ আহি থাকোঁতে শংকৰকাৰ শংকৰদাৰ দোকানখন দেখিলোঁ তাতে মোবাইলটো অলপ বেয়া হৈ আছিল তাতে বোলো শংকৰদাক দেখাওঁচোন বোলো কি নো হৈছে মোবাইলটো শংকৰদাক দেখালোঁ শংকৰদা মোবাইলটো চাওকচোন বোলো কি হৈছে বোলো কেতিয়াবা হেং মাৰি হেং মাৰি যায় কেতিয়াবা স্ক্ৰীণখন টাচেই নহয় বোলো কি নো হৈছে মোবাইলটো চাই মেলি শংকৰদাই ক'লে এই বাইদেউ বোলে আপুনি এইখন মোবাইল ইউজ কৰি থকাতকৈ বোলে নতুন মোবাইল এটা কিনাই ভাল হয়নে বোলো তাতে অপো মোবাইল এটা ওলাই দেখালে নহয় দেখিয়ে মোৰ চকুত লাগিয়ে গ'ল আৰু কিনো কিনোৱে লাগিলে আৰু তাতে শংকৰদাই বোলে লৈ লওকচোন বাইদেউ লৈ লওক জোৰ কৰি থকাত একদম ছিম টিম লগাই একদম ইউজ কৰিব দিলেই নহয় ইউজ কৰি ভালেই লাগিলে পিছে তাকে একেবাৰে বোলে ইনষ্টলমেণ্টতো পাই যাব বোলে মই কৈছোঁ পইচা চইচা নাই নহয় বোলো এই বাইদেউ চিন্তা নকৰিব বোলে আপুনি বোলে ইনষ্টলমেণ্টতে পাই যাব হয় নেকি বোলো তাকে লৈ ল'লোঁ আৰু তাৰপিছত লৈ আহি ঘৰত আহি পিনি দেখিছোঁ মোবাইলটোটো তাত ইউজ কৰোঁতে ঠিকে আছিল ঘৰত আহোঁতেহে দেখিছোঁ সি পুৰণা মোবাইলটোকে আকৌ নতুন মোবাইল বনাই একেবাৰে মোক ঠগিয়ে পঠাই দিলে বোলে